সৰু ল'ৰা ছোৱালীবোৰে আজৰি সময়খিনিত মনোৰঞ্জনৰ বাবে বিভিন্ন ধৰণৰ কাম কৰি ভাল পায় তাৰে ভিতৰত কেইটামান হৈছে খেলা ধূলা কৰি ভাল পায় ফুৰিবলৈ ওলাই গৈ ভাল পায় টি ভি চাই ভাল পায় ছবি আঁকি ভাল পায় সাধুকথা বা আলোচনী পঢ়ি ভাল পায় আমি যেতিয়া সৰু ল'ৰা ছোৱালী আছিলোঁ তেতিয়া ময়ো এইবোৰ কামেই কৰি ভাল পাইছিলোঁ আমাৰ ঘৰত বহুতো ধৰণৰ খেলা ধূলাৰ সা সামগ্ৰী আছিলে যেনে ফুটবল ক্ৰিকেট বা আমি লুকা ভাকু খেলিছিলোঁ এইবোৰ খেলি আমনি লাগিলে আমি ছবি আঁকিছিলোঁ বা বিভিন্ন ধৰণৰ আলোচনী আছিলে সেই আলোচনীবোৰ পঢ়িছিলোঁ আমাৰ ঘৰৰ মানুহে কেতিয়াও অনবৰতে কিতাপ পঢ় বা আমি ভাল নোপোৱা কামবোৰ কৰিবলৈ জোৰ জবৰদস্তি বা বাধ্য কৰোৱা নাছিলে যেতিয়াই আমি নিজৰ নিজৰ কামখিনি কৰি আজৰি হৈছিলোঁ তেতিয়া আমি সকলোৱে আমি বিশেষকৈ ল'ৰা ছোৱালীবোৰে মনোৰঞ্জনৰ বাবে বিভিন্ন ধৰণৰ কাম হাতত তুলি লৈছিলোঁ আমি কেতিয়াবা ফুৰিবলৈ ওলাই যাওঁ পথাৰৰ দিন বা খেতিৰ দিন হ'লে পথাৰলৈ যাওঁ পথাৰত মাছ ধৰোঁ বা খেতিৰ কামত ধান যেতিয়া দাবৰ সময় হয় তেতিয়া আমি মা দেউতাহঁতক সহায় কৰিবৰ কাৰণে পথাৰলৈ বুলি গৈছিলোঁ আৰু বিভিন্ন ধৰণৰ কাম কৰিছিলোঁ যিবোৰ কামে আমাৰ মনবোৰ ভাল লগাইছিলে আমি পঢ়া শুনা কৰি আজৰি হ'লে আবেলি সময়ত সদায় খেলিবলৈ বুলি ওলাই যাওঁ খেলা ধূলা সৰু সৰু ল'ৰা ছোৱালীয়ে সদায় কৰিব লাগে খেলা ধূলা হৈছে এক প্ৰকাৰৰ কচৰৎ যিয়ে সৰু সৰু ল'ৰা ছোৱালীক সুস্থ হৈ ৰখাত সহায় কৰে আৰু মানসিক সুস্থ শৰীৰতহে সুস্থ মন বিৰাজমান বুলি যিহেতু উল্লেখ কৰা হয় সেয়েহে খেলা ধূলা কৰাতো আমি আমি আমি বুলিয়ে নহয় সকলো ধৰণৰ মানুহৰ কাৰণে বিশেষকৈ ল'ৰা ছোৱালীৰ কাৰণে অতিকৈ প্ৰয়োজনীয় আমি যেতিয়াই দেখোঁ যে ল'ৰা ছোৱালীয়ে যেতিয়া খেলিবলৈ ওলাই যায় তেতিয়া আমি তাহাঁতৰ মুখত এটা সুখৰ অনুভূতি দেখিবলৈ পোৱা যায় যিটো বস্তু আমি সময়ৰ লগত ডাঙৰ যেতিয়া হৈ আহোঁ লাহে লাহে নোহোৱা হৈ যায় সেয়েহে ল'ৰা ছোৱালীয়ে যেতিয়াই আজৰি সময় পায় তাহাঁতক খেলিবলৈ দিব লাগে তাহাঁতৰ মনোৰঞ্জনৰ বাবে কিতাপ পত্ৰ যোগাৰ কৰি দিব লাগে নহ'লে বিভিন্ন ধৰণৰ ঘৰুৱা কাম কাজ শিকাব লাগে যিবোৰে ল'ৰা ছোৱালীক তাহাঁতৰ সৰ্বাংগীন বিকাশ সাধনত সহায় কৰে অকল পঢ়া শুনা কৰাটোৱেই ল'ৰা ছোৱালীৰ জীৱনৰ একমাত্ৰ লক্ষ্য বা একমাত্ৰ কাম হ'ব নালাগে তাহাঁতি ভালপোৱা সকলো কাম কৰিবলৈ দিব লাগে আৰু যদি তাহাঁতি ভালপোৱা কাম কৰিবলৈ দিয়া হয় সেইটোৱেই তাহাঁতৰ মনোৰঞ্জনৰ আটাইতকৈ ডাঙৰ উৎস হিচাপে পৰিচয় লাভ কৰে সেয়ে যেতিয়াই ল'ৰা ছোৱালীয়ে স্কুলৰ পৰা আহে বা বন্ধৰ দিনত বা গৰম বন্ধৰ সময়ত তাহাঁতক খেলা ধূলা কৰিবলৈ এক নিৰ্দিষ্ট সময় ধৰি দিব লাগে এই ক্ষেত্ৰত মাক বাপেকৰ দায়িত্ব অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো মাক বাপেকে ল'ৰা ছোৱালীক এটা মুকলি পৰিৱেশত ডাঙৰ দীঘল হ'বলৈ এৰি দিলেহে ল'ৰা ছোৱালীয়ে নিজৰ গুৰুত্ব নিজৰ দায়িত্ব আৰু নিজৰ কৰিবলগীয়া কামখিনিৰ কথা অনুভৱ কৰিব পাৰে সেয়েহে আমি ডাঙৰ সৰু সকলোৱে মিলি সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে তাহাঁতি যাতে নিজৰ সময়খিনি নিজৰ আজৰি সময়খিনিক নিজৰ ব্যক্তিত্ব বিকাশৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগে